এইটো অঞ্চলত ৰন্ধা কিছুমান পাৰম্পাৰিক খাদ্য হ'ল আমাৰ অসমীয়াৰ বিশেষকৈ আমি ভাতকে খাওঁ ভাত ভাতকে খাওঁ ভাত খালেও বিভিন্ন জাগাত টোপোলা ভাত বা পইতা ভাত ইত্যাদি ইত্যাদি হিচাপে ঠাই বিশেষে খোৱা হয় তাৰোপৰি পাৰম্পৰিক খাদ্য হিচাপত ক'বলৈ গ'লে অতীতৰ মানুহে খুব বৰা জলপান খাই ভাল পাইছিলে চেয়া দিয়া জলপান চেয়া দিছিল ভাপত দি বনাই খাইছিল বা চিৰা জলপা চিৰা দৈ সান্দহ মুড়ি আখৈ হুৰুম ইত্যাদি ইত্যাদি দৈ গাখীৰ ম'হৰ গাখীৰ লগত খাই ভাল পাইছিল যিটো আজিকালি সাধাৰণতে বিয়া সকামত বা আপোনাৰ বিহু বিহু সং বিহুৰ সময়তহে দেখিবলৈ পোৱা যায় তাৰোপৰি প্ৰধান খাদ্যৰ ভিতৰত আমি ভাত খাওঁ যদিও মানুহে সাধাৰণতে অসমীয়া মানুহে আমি পিঠা বৰা চাউলৰ পৰা পিঠা ঘিলা পিঠা তিল পিঠা বা টেকেলি পিঠা অন্য অন্য কিছুমান সান্দহ গুড়ি সেনেকেই বনাই খোৱা খোৱা হয় তাৰোপৰি পৰম্পৰাগত খাদ্য বুলি ক'লে মানে আমাৰ সাধাৰণতে অসমত বিভিন্ন ঠাইত খাল নদী আদি ইত্যাদি পোৱা আছে আছে কাৰণে মাছ মাছ পোৱা যায় মাছৰ লগত ঔ টেঙা ঢেঁকীয়া দি মাছৰ শাক খোৱা হয় টেঙা শাক খোৱা হয় তাৰ উপৰি বৰালি মাছ মাটি মাহ এইবোৰ ইত্যাদি অন্য অন্য খাদ্য খোৱা হয় তাৰোপৰি হাঁহৰ হাঁহ মাংস হাঁহ কোমোৰা আৰু হেৰি পাৰৰ লগত কলডিল ইত্যাদি খাদ্যও খোৱা হয় ঠাই ভেদে ঠাই ভেদে কিছুমান জাগাত আহোম সম্প্ৰদায় মানুহ বা মিচিং সম্প্ৰদায়ৰ মানুহসকল বড়ো ম বড়ো কছাৰীসকলে তেওঁলোকে গাহৰিও খায় আৰু গাহৰি তেওঁলোকে চুঙাত দি বা ইভাগেও বইল হিচাপেও খায় কিন্তু কিছুমান মানুহে গাহৰি মাংস নাখায় তেওঁলোকে হাঁঁহ কুকুৰা পাৰ বা ছাগলী ইত্যাদি খোৱা হয় তাৰ উপৰি পৰম্পৰাগত খাদ্য বুলি ক'লে মানে বিহুৰ সময়ত আপনালোকে আমি সাধাৰণতে এশ এবিধ শাক খাওঁ সেইয়া বুটলি গৰু বিহুৰ দিনা আৰু গৰুৰ চাকত যিবোৰ বেঙেনা লাউ জাতিলাউ দি হালধি সেইবোৰ দিয়া হয় সেইবোৰ বুটলাৰ উপৰিও বাৰীত এশ এবিধ শাক বুটলি খোৱা হয় বুটলি শাক বুটলি লৈ শাক খোৱা হয় তাৰোপৰি আমলৈ টোপ তাৰ সলনি ঠাই ভেদে কিছুমানত এশ এবিধ শাক খাই কিছুমানত আমলৈ টোপৰ লগত কণী ভাজি খোৱা হয় তাৰোপৰি ভাতৰ অন্যান্য শাকৰ কথা ক'বলৈ গ'লে পচলা পচলা খোৱা হয় পচলা মাংসৰ লগত খোৱা হয় মাছৰ লগত শাক শাকত দিয়া হয় শিঙি মাছ মাছৰ ভিতৰত শিঙি মাছ ঔ টেঙা ঔ টেঙা বা ভেদাইলতা নৰসিংহ ইত্যাদি ই দিও খোৱা হয় তাৰোপৰি বিহুৱে বিহুৱে সংক্ৰান্তিয়ে সাধাৰণতে আলহী আহিলে ঘৰত হাঁহ কুকুৰা বা যাৰ যাৰ ঘৰত যি থাকে হাঁহ কুকুৰা মাছ ডাঙৰ ডাঙৰ মাছ ক'বলৈ গ'লে চিতল পাভ আৰি ইত্যাদি মাছো খোৱা আনি বিহুৰ সময়ত খোৱা হয় ভোগালী বিহুত সাধাৰণতে ভোগালী বিহুত খোৱা হয় মাঘৰ বিহুততো বিশেষকৈ জা জলপান বা বিহুৱান বা অন্যান্য বিহুৱান সাধাৰণতে গামোছা আলহী আহিলে গামোছা প্ৰদান কৰা হয় লগতে আলহী আহিলে জলপান পিঠা খোৱাৰ লগতে ভাতৰ ভাতৰ মাছ মাংস সকলো আদিয়ে খোৱা হয়